হেল্ল' অঁ এইটো বাৰতেই ড্ৰাইভিং স্কুল হয়নে বাৰু অঁ মই পম্পী বৰাই কৈছিলোঁ অঁ এই গাড়ী শিকিবৰ কাৰণে সুধিছিলোঁ মানে সময়টো জানিব পাৰিম নেকি অঁ হেভি অঁ অঁ ইমান নোজানো মানে বিশেষ সেইকাৰণে সেইটোকাৰণে অঁ অঁ আৰু তাৰপৰা কিবা চাৰ্টিফিকেট তাৰপৰাই দিব নে বেলেগ কিবা হেৰি কৰিব লাগিব অঁ অঁ আৰু টাইমিংটো কি বুলি ক'লে চাৰে পাঁচটা সাতটা আৰু নটা ন

অঁ অঁ ঠিক আছে মই আপোনাক পাতি পেলাই জনাম বাৰু দেই